মাংস বনায়ো ভাল পাওঁ আৰু খাৰ খাৰ তৰকাৰী বনায়ো ভাল পাওঁ আৰু এই মাছৰ তৰকাৰী বনাই পাওঁ সকলো তৰকাৰীকে বনাই ভাল পাওঁ কিন্তু বনাই সোৱাদ হ'ব লগাটো হ'লে নিজে কিছুমান জানিব লাগিব কেনেকৈ ধৰণে বনালে ভাল হ'ব তৰকাৰী সেইখিনি জানিব লাগে তেনেকৈ বনাই খুব ভাল পাওঁ সকলো মানুহকে ভাল তৰকাৰী বনাই খোৱাই ভাল পাওঁ মানে সেইটোৱে আৰু আচাৰ চাচাৰ নিজে বনাওঁ চব বনাওঁ বনাই কৰি খোৱাওঁ মানুহক ভাল পাওঁ ল'ৰা ছোৱালী কৰি এতিয়া ধৰি ল তেনেকৈ নিজে বনায় কেতিয়াবা খোৱাাওঁ আমাৰ নাতি দুটাই ক'ব আমাৰ মায়ে বনোৱাতকৈ আমাৰ আইতাই বনালে খুব ধুনীয়া লাগে বুলি কয় মোক খুব ধুনীয়াকৈ বনাওঁ আৰু গাঁৱৰ কাৰ্যক্ৰম হ'লে কিবাকিবি হ'লে নিজে বনাই দিওঁ মই সকলো মানুহকে খুৱাই ভাল পাওঁ বনাওঁ ধুনীয়াকৈ এনেকৈয়ে বনাই আছোঁ আকৌ ভেবেলি লতাৰ তৰকাৰীও ধুনীয়াকৈ বনাওঁ মাছ দি পেলাই একদম জোলটো শক্তি হয় বুলি পেলাই সেইটোকো বনাওঁ হাৰ্টৰ কাৰণে ভাল তাকো বনাই খুব ভাল পাওঁ কেতিয়াবা মাজে মাজে আকৌ গেছৰ কাৰণে এই খাৰ তৰকাৰীটো যে কল খাৰ তৰকাৰীটো সেইটোকো বনাই দিওঁ তাকো বনাই মাজে মাজে খাওঁ গেছবিলাক ভাল হওক বুলিবলৈ তেনেকৈ খাই কৰিয়ে মানে হেৰি কৰি থাকোঁ আগতে এইয়া গীটাৰচামত থাকোঁতেনে এনেকৈ ৰান্ধি বাঢ়ি দিলে তিনিশ চাৰিশ মানুহক এনেকৈ ৰান্ধি বাঢ়ি খুৱাই দিওঁ যে মানুহসবাই কয় ইমান ধুনীয়া বাইদেউজনীয়ে তৰকাৰী বনায় বঢ়িয়া তৰকাৰী বনায় বুলি কয় বহুত ধৰণৰ তৰকাৰী ধৰি ল মাটিমাহ তৰকাৰীটো কেনেকৈ বনাব লাগে কিছুমান মানুহে নাজানে ভালদৰে তেনেকৈয়ে বনাই দিব লাগিব তেনেকৈ বনায়ো খুব ভাল পাওঁ সকলো তৰকাৰী বিধে বিধে মানে ধুনীয়াকৈ তৰকাৰী বনাই দিওঁ সোৱাদ লগাকৈ মানুহে খাই যাতে জীৱনত ভাল পায় মনত থাকি যায় শাকখিনি ভাজিলে কেনেকৈ ধৰণেৰে ভাজিব লাগে সেইটো নিয়মো জানিব লাগে সেইমতে মতে ভাজি দিলে মানুহে খাই ভাল পায় তেনেকৈয়ে বনাব লাগিব যিকোনো তৰকাৰী শাক মানে নিজে বনাই এইটো শাক বনালে যে মানুহে খাই ভাল পাব তেনেকুৱা হিচাপত বনাব লাগে আৰু জলকীয়া এসোপা দিব নালাগে যি তৰকাৰীত যেনেকৈ দিব লাগে সেই মতে মতে জলকীয়াটো দিব লাগে যা তাকৈ জলকীয়া মছলা য'তে ত'তে দিলে তৰকাৰীটো খাই ভাল নালাগে এনেকুৱা কিছুমান পদ্ধতি জানিব লাগিব ৰান্ধি ৰান্ধা তেতিয়াহে তৰকাৰী ভাত ভাল হ'ব সকলো তৰকাৰী সকলো বস্তুৰ ওপৰত খাদ্যটো কেনেকুৱা ভাল হ'ব সেইটো জানিব লাগিব তেতিয়াহে তৰকাৰী চৰকাৰী ভাল হ'ব নাৰিকলৰ তৰকাৰীটো কেনেকৈ বনাব লাগিব মাগুৰ মাছ বা শিঙি মাছ দি সেইটো পদ্ধতিও জানিব লাগিব তেনেকুৱা পদ্ধতিয়ে তৰকাৰীটো বনালে তেতিয়া সকলো ভাল হ'ব এনেকুৱা ভাৱে বনালে মানে খায়ো ভাল হ'ব সকলো ক্ষেত্ৰতে ভাল হয় নিজৰ ল'ৰা ছোৱালীয়েও খায়ো ভাল পায় আৰু কেতিয়াবা আলহী অতিথি আহিলেও খাই ভাল পাব এনেকুৱা ধৰণৰকৈ মানুহৰ খাদ্যবিলাক বনাব লাগে বেয়া খাদ্য বনালে মানুহৰ স্বাস্থ্যৰ কাৰণে বেয়া হয় ভাল খাদ্য বনালে ভাল হয় জলকীয়া মছলা যদি এসোপা দি পেলাই বনায় তেতিয়া দেহাৰ কাৰণে ক্ষতি হয় সদায় মধু হিচাপত তৰকাৰী বনাব লাগে তেতিয়া মানে দেহাৰো ক্ষতি নহয় মগজৰো কাম দিয়ে সকলো ক্ষেত্ৰত চকুৰ কাৰণেও কাম দিয়ে জলকীয়া মছলাটো বহুত কম ভাৱত দিব লাগে কম পৰিমাণে দিব লাগে এনেকুৱা ভাৱত তৰকাৰীটো বনালে সদায় স্বাদ হয় এনেকৈয়ে বনাই কৰি মানে খাব লাগে তৰকাৰীটো সেনেকুৱাই মানে খাই কৰি জীৱন কটাব লাগিব আৰু মানুহৰ লগত মানে তৰকাৰী ভাল বেয়া এইটো বেয়াকৈ দিছে সেইটো বেয়া দিছে এইটো ক'ব নাপায় ধুনীয়াকৈ বনাই দিব লাগে খাব লাগে এইটোৱে কথা এনেকৈয়ে সন্তুষ্ট কৰি খাব লাগে ভাত তৰকাৰীত আৰু জ্বলা বেছি খাব নালাগে জ্বলা আমাৰ এতিয়াও মই কৈ থাকোঁ জ্বলাটো বেছিকৈ দিব নালাগে জ্বলা দিলে মানুহৰ মগজৰ ক্ষতি কৰে কম পৰিমাণে খাব লাগে যিটো খালে আমাৰ দেহাটো ঠিক হৈ থাকে সেই মই মতে খাব লাগে আৰু জলকীয়া মছলা বেছি খালে দেহাৰো কিছুমান ক্ষতি কৰে তেনেকুৱা হিচাপত তৰকাৰীটো বনালে খাই খুব স্বাদ লাগে এনেকৈয়ে বনাই ভাল পাওঁ